মোৰ ফেচবুক আছে যদিও বৰ্তমান সময়ত মই ছ'চিয়েল মিডিয়াৰ পৰা সদায় বিৰত থাকোঁ কিবা জানিব লগাত কথা থাকিলে মই বাতৰি কাকত পঢ়ো কিন্তু মোৰ এই ফেচবুক আদি মই সচৰাচৰ ব্যৱহাৰ নকৰোঁ তাৰ বিষয়ে মই অনভিজ্ঞ বুলি ক'লেও ভুল নহ'ব